চিনি পাইছা হয় হয় হেৰি কি কি মাছ আছে অ' হেৰি ৰৌ কচমাছ সেইবোৰ আছেনে নাই অ' এই হেৰি তেনেহ'লে মাগুৰ মাছৰ দাম কেনেকৈ মানে কে জি কেনেকৈ তিনিশ টকা বহুত দাম দেখোন কমাব অ' অলপ কমাই দিয়ক এক কে জি লৈ যাম হয় নেকি অ' ঠিক আছে দিয়ক এক এক কে জি অ' ঠিক আছে এক কে জি দিবচোন এইটো বান্ধি দিব

আৰু হেৰি আপুনি কচ মাছ সেইবোৰ নাৰাখে নেকি অ' অ' কচ মাছটো লাগিছিল আপোনাৰ ওচৰে পাঁজৰে আছে নেকি আৰু কোনোবা এনেকুৱা ঠিক আছে দিয়ক আপুনি হেৰি হেৰিত ঠিক আছে